হয় মই গান শুনি ভালপাওঁ মই বিহু গীত দেশপ্ৰেমমূলক আৰু ভক্তিমূলক আদিবোৰ গীতেই শুনি ভালপাওঁ মোৰ প্ৰিয় গায়ক হৈছে ভিতালি দাস ডক্তৰ ভূপেন হাজৰিকা মহেন্দ্ৰ হাজৰিকা জুবিন গাৰ্গ লতা মংগেশকাৰ আদি আমাৰ স্থানীয় সংগীতবোৰ হৈছে ৰাভা সংগীত জ্যোতি সংগীত লোকগীত ভক্তিমূলক আৰু দেশপ্ৰেমমূলক আদিবোৰ গীত আৰু স্থানীয়ৰ ভিতৰত বিহুটোৱেই আমি আমাৰ স্থানীয় হিচাপে অধিক পৰিমাণে পালন কৰি আহিছোঁ বিহুক আমাৰ অসমীয়া জাতিৰ অন্য এক পৰম্পৰা এই পৰম্পৰা ৰক্ষা কৰিবলৈ আমি বিহু গীতবোৰত স্থানীয় হিচাপে মৰ্যাদা প্ৰদান কৰি আহিছোঁ